ব বনৰীয়া চৰাই মানে এতিয়া মই ঘৰৰ আগপিনে বহি আছিলোঁ কুকুৰাজনীয়ে মানে চৰাই কুকুৰাজনীয়ে মানে পোৱালি চৰাই আছিলে পথাৰত চৰাই থাকোতে ডাঙৰ এটা আহিলে কাউৰী বুলি ভাবিলোঁ কাউৰী বুলি কয় কুকুৰাজনী খুব চিঞৰ বাখৰ কৰিছে ধৰ ধৰ ধৰ কৈছোঁ কৈ মেলি আৰু গৈছোঁ ওচৰত ওচৰত গৈ দেখিছোঁ ইমান ডাঙৰ কাউৰী নে তাৰপা আৰু কুকুৰাজনী নিলে নি মেলি আকা ওপৰৰ পৰা পেলালে পেলাই তাৰ কুকুৰা পাখি চাখি চব দুখ পালে ভাগিলে কুকুৰাজনী তাৰপা চাইছোঁ ধৰ ধৰ কৈ মেলি ইমানে ডাঙৰ বুলি চৰাইনে হা ওচৰত গৈ চাইছোঁ তেতিয়া দেখিছোঁ ইমানে ডাঙৰ চিলনি দেখিলোঁ এইটো বনৰীয়া চৰাই দেখিছোঁ সেই দিনাখনে ইমানে ডাঙৰ থাকেনে বাৰু চিলনিও তাৰপা আকৌ এদিন পথাৰৰ মাজত দেখিছোঁ আহিছে ইমানে ডাঙৰ মানে আকাশৰ পৰা মানে ক'ৰ পৰা আহিছে নাজানো আৰু ইমানে ডাঙৰ দেখিছোঁ সামু ভাঙা নে বৰটোকোলা বুলি বুলিয়ে কোৱা শুনিছোঁ আৰু ইমানে ডাঙৰ মানে বৰটোকোলা যেনিবা এটা সৰু কেঁচুৱা পোৱালি শুৱাই থ'লেও মানে দাঙি লৈ যাব পাৰে ইমানে ডাঙৰ মানে বৰটোকোলাটো দেখিয়ে মানে ভয়ে লাগিলে আৰু ইমানে ডাঙৰ নো বৰটোকোলা চৰাই থাকেনে বাৰু সেয়াই দেখিলোঁ আৰু বনৰীয়া চৰাই